কিতাপ পঢ়াটো ভাল কিতাপ পঢ়ি মই ভালেই পাওঁ বিশেষকৈ কীৰ্তন ভাগৱত বা অন্যান্য কিতাপখিনি সেইখিনি আমাৰ ধৰ্মীয় কিতাপ পঢ়ি ভালে পাওঁ বা নামঘৰতো আমি চৰ্চা কৰোঁ যিখিনি কিতাপে জ্ঞান দিয়ে সেই কিতাপখিনি পঢ়ি ভাল লাগে আৰু যিখিনি কিতাপে আপোনাৰ সমাজক খনক বিপথে পৰিচালিত কৰে ল'ৰা ছোৱালী বিপথে পৰিচালিত হয় বা কিতাপ যেতিয়া প্ৰকাশ পায়েই তেতিয়া আপোনাৰ কিতাপ চবেই পঢ়িব পাৰে নিজৰ ল'ৰা ছোৱালীয়েও পঢ়িব পাৰে বা বাপেক মাকেও পঢ়িব পাৰে ময়ো পঢ়োঁ গতিকে সেই কিতাপখিনি আপোনাৰ সমাজক যিখিনি কিতাপে অনিষ্ট সাধন কৰে সেই কিতাপখিনি পৰাপক্ষত পঢ়া বেয়া আৰু আমি সেইখিনি কিতাপ পঢ়ি সন্তুষ্ট হ'ব নোৱাৰোঁ গতিকে সেইখিনি কিতাপকে আমি বেয়া বুলি ভাবোঁ যেতিয়া প্ৰকাশ পাইছেতো কিতাপ পঢ়েই মানুহে সেই পঢ়া কিতাপখিনি পঢ়ুৱৈসকলেও পঢ়িব নেলাগে বুলি মই ভাবোঁ